হেল্ল' গগৈ ৰেষ্টুৰেণ্ট হয়নে মই বন্তি ঠেঙালে কৈছোঁ আপোনালোকৰ তাত মই এখন টেবুল বুক কৰিম বুলি ভাবিছিলোঁ আমি এটা সেই বাৰ্থডে' পাৰ্টিৰ কাৰণে যাম তাত মানে আপোনালোকৰ তাত সুবিধা মানে পোলাও চিকেন বিৰিয়ানী যেনে খোৱা সামগ্ৰী আৰু বস্তু মানে খোৱাৰ আপোনালোকৰ তাত মানে সুবিধাটো পাম নেকি আপোনালোকৰ তাত মানে কিবা অফাৰ আছে নেকি আপোনালোকৰ তাত অফাৰটো মানে আমি মানে ছয় সাতজনমান হ'ম তাত মানুহ মানে তাত সুবিধাটো থাকিলে ভাল হয় আৰু আপোনালোকৰ ৰেষ্টুৰেণ্টখন ভাল সেইটো কাৰণে আমি তাত যাম বুলি ভাবিছোঁ ৰেষ্টুৰেণ্টখন মানে মানে বেলেগত চোৱা নাই আৰু আপোনালোকৰ মানে তাত ভাল বুলি শুনিছোঁ তাত বা কিবা অফাৰ চলিব চলি আছে নেকি আৰু আপোনালোকৰ তাত কিবা মানে এনেকুৱা শোৱা খোৱা বোৱা চব সকলো মানে থাকিব লাগে আৰু সুবিধাটো তাত আমি মানে সকলো বাৰ্থডে' পাৰ্টিৰ কাৰণে যাম ন আপোনালোকৰ তাত অফাৰটো থাকিব লাগে অঁ থাকিব লাগে মানে আৰু আপোনালোকৰ তাত খোৱা বোৱা সকলো ধৰণৰ সামগ্ৰী মানে পানী পানী যোগান শোৱা সেইবিলাক আৰু থাকিব লাগে আপোনালোকৰ তাত ৰেষ্টুৰেণ্টখনত মানে আমি প্ৰথম যাম সেইটো কাৰণে আপোনালোকৰ তাত কিবা অফাৰ চলি আছে নেকি মানে চলি আছে যদি মানে আপোনালোকৰ তাত আমি যাম বুলি ভাবি আছোঁ মানে ভাল লাগিছে আপোনালোকৰ তালৈ যাম বুলি ভাবি অফাৰ থাকিলে ক'ব